হেল্লো ড্ৰাইভাৰ ভাইটি হয়নে কালি যে তুমি মোক ইমান অচিনাকী ঠাই এডোখৰত যে থ'লাগৈ তাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ আৰু তোমাক ব্যৱহাৰ ইমান ভাল তাৰ কাৰণে মই তোমাক ধন্যবাদ দিছোঁ হ'ব দিয়া